মই স্কুলত থাকোঁতেই ক্লাছ এইটত মোৰ পেইণ্টিঙত মোৰ হবি হিচাপে বাচি লৈছিলোঁ মোৰ হাইস্কুলত এজন শিক্ষক আছিল যিজন পেইণ্টিঙৰ লগত জড়িত আছিল তেওঁ মোক সকলো প্ৰকাৰে সহায় কৰিছিল পেইণ্টিঙত লগা যিকোনো ষ্টেপ প্ৰতিটো তেওঁ প্ৰতিটো ষ্টেপ তেওঁ বৰ কষ্ট কৰি শিকাইছিল আৰু তেওঁ মোক বিভিন্ন প্ৰকাৰৰ আৰ্ট কেনেদৰে কৰে সেইবোৰৰ এটা এটা ষ্টেপ দেখাইছিল আৰু তেওঁ মোক আৰ্ট স্কুলত এডমিচন ল'বৰ বাবে উৎসাহ দিছিল মই এক্সট্ৰাকৈ পেইণ্টিং শিকিবলৈ আৰ্ট স্কুলত এডমিচন লৈছিলোঁ আৰু একেদৰেই মোৰ পেইণ্টিঙৰ প্ৰতি ৰুচি হ'বলৈ লৈছিল আৰু বিভিন্ন প্ৰতিযোগীতাত পেইণ্টিং উপস্থাপন কৰিবলৈ সুবিধা পাইছিলোঁ আৰু সঁফুৰা আলোচনীতো মোৰ প্ৰিণ্টিং প্ৰকাশ পাইছিল